যিহেতু আমি জানো যে স্বাস্থ্যই ধন বুলি কোৱা হয় আৰু মন ভাল থাকিলেহে স্বাস্থ্যও ভালে থাকে গতিকে আমি মনোৰঞ্জনৰ বাবে বিভিন্ন কাম কাজ কৰাটো অতি জৰুৰী সেইবাবে আমি গাঁৱত লগৰ সমনীয়াসকলৰ সৈতে একেলগে খেলা ধূলা কৰা যেনে ক্ৰিকেট ফুটবল বেডমিণ্টন ইত্যাদি খেলসমূহ অনুষ্ঠিত কৰি আমি তাত সেই খেলসমূহ খেলি আমাৰ মনটো ভাল লাগে আৰু আমি তেনেদৰে মনোৰঞ্জিত হওঁ ইয়াৰোপৰি আমি অকলশৰীয়াকৈ থাকিলে বিশেষকৈ মই অকলশৰীয়াকৈ থাকিলে ঘৰত মোবাইল বা টেলিভিশ্যনত চিনেমা বা গান শুনি তেনেদৰেও আমাৰ মনটো ভাল লাগে তাৰোপৰি এতিয়া নতুনকৈ ধৰক চিনেমা ৰিলিজ হৈছে কিবা সেইবিলাক আমি চিনেমা হলত চিনেমা চাবলৈ গৈও মোৰ মন ভালে লাগে তাৰ উপৰিও আমাৰ গাঁৱত বিভিন্ন বয়সস্থ লোকসকল আছে তেওঁলোকে বিশেষকৈ নামঘৰত নাম সমাৰোহ অনুষ্ঠিত কৰে আৰু তেওঁলোকৰ সেই নাম সমাৰোহ কৰিও মন ভালে থাকে এইদৰে আমি আমাৰ মনবোৰ মাজে সময়ে সময় উলিয়াই এই ব্যস্ততাৰ পৃথিৱীত আজিৰ দিনত এই ব্যস্ততাৰ পৃথিৱীত আমি মাজে মাজে সময় উলিয়াই আমাৰ মনটো ভাল ৰখাটো অতি প্ৰয়োজন যিহেতু আজিকালি কাৰো সময় নাইকিয়া হৈছে চবেই সকলোৱে নিজৰ কামত মগ্ন তাৰ মাজতে আমি সকলোৱে সময় উলিয়াই নিজৰ মনটো ভালে ৰাখিবলৈ বিভিন্ন ধৰণৰ খেল হওক গান চিনেমা ইত্যাদি আমি চাই মনটো ভাল ৰাখিবলৈ চেষ্টা কৰিব লাগে